মোৰ সৰ্বোচ্চ ৰাণিং কৰাৰ মানে ৰেকৰ্ডটো হৈছে দুহেজাৰ মিটাৰ প্ৰায় দুই কিলোমিটাৰ মই এদিনত দৌৰি ৰেকৰ্ড কৰি পাইছোঁ আৰু মই প্ৰতিদিনে প্ৰায় এঘণ্টা আধা ঘণ্টা ইমান সময় প্ৰতিদিনে মই দৌৰো ফিল্ডত আৰু মোৰ প্ৰাপ্তি কৰিব বিচৰাৰ মোৰ লক্ষ্যটো হ'ল মই এজন এগৰাকী অসম আৰক্ষী বিষয়া হ'ব বিচাৰোঁ আৰু তাৰ কাৰণে মই প্ৰতিদিনে ফিল্ডত গৈ দৌৰি দৌৰো আৰু প্ৰতিদিনে দৌৰি প্ৰতিদিনে দৌৰিবলৈ যাওঁ যাতে মই ফিজিকেলত মই পাছ কৰি এগৰাকী ভাল আৰক্ষী বিষয়া হ'ব পাৰোঁ যাতে মই ফিজিকেলত পাছ কৰি মই যোনটো ৰিটেন পৰীক্ষা হয় তাৰ বাবে উত্তীৰ্ণ হ'ব পাৰোঁ সেইটো কাৰণে মই প্ৰতিদিনে প্ৰায় এক ডেৰ ঘণ্টা ফিল্ডত দৌৰ মাৰোঁ প্ৰায় এদিনে মোৰ ৰেকৰ্ড হৈছে দুই কিলোমিটাৰ একেৰাহে দৌৰ মাৰিছোঁ তাৰপিছত মই প্ৰায় আধা ঘণ্টাত মিনিমাম এক কিলোমিটাৰ হ'লেও প্ৰতিদিনে মই মানে দৌৰ মাৰোঁৱেই আৰু মই যিহেতু কৈছোঁৱে মোৰ আৰক্ষী বিষয়ে হ'বলৈ ইচ্ছা সেইকাৰণে প্ৰতিদিনে মই মই দৌৰ মাৰিবলৈ চেষ্টা কৰোঁ ভালকৈ যাতে মই এগৰাকী ভাল আৰক্ষীৰ লগত আৰক্ষী হ'ব বিচাৰোঁ